অঁ এই কল্পনা বাইদেউ হয় নাই বাৰু অঁ ঘৰতে আছে আপুনি অঁ আপোনাৰ গা মূৰা ঠিকেই নে এইকেইদিন অঁ মানে আমি আমাৰ গাঁৱতে মানে বিহু মেলা এখন পাতো বুলি ভাবিছোঁ আপোনাক আপোনাক মানে মই এই জাজ হিচাপে নিমন্ত্ৰণ কৰিম বুলি ভাবিছিলোঁ আহিব পাৰিবনে বাৰু আপুনি আমি এপ্ৰেলৰ বিছ তাৰিখে পেলাইছোঁ মানে ডেটটো অঁ অঁ এই মানে আপুনি ধৰক এই আজিকালি অলপ মানে এই ধৰক গধূলি ৰাতিকৈ ৰাতিলৈকে নথওঁ আৰু মানে প্ৰগ্ৰেমবিলাক সেইকাৰণে আপুনি দহমান বজাত পাই যাবহি পুৱা সেই বুলিয়ে আপোনাক মই মানে অঁ অঁ অঁ